হেল্ল' অঁ অঁ কওকচোন অঁ ভাল খবৰ

আৰু কওকচোন

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অলপ ল'ব লাগবো অঁ অঁ অঁ অঁ অঁ অঁ